ওদালগুৰি ট্ৰেইন ষ্টেচন কাউণ্টাৰত লাগিছেনে অঁ মই আপোনাৰ এটা কথা সুধিম বুলি ভাবিছিলোঁ মানে মই এই ফুৰিব যাম বুলি ভাবিছিলোঁ গুৱাহাটীৰ কাৰণে টিকট কৰিছিলোঁ পিছত এতিয়া মোৰ গাটো খুবেই বেয়া মই যাব নোৱাৰিম টিকতটো কিবা উপায় কৰিব পাৰা যাবনে

ও ও ও মই এতিয়াতো নোৱাৰিমেই মই কালিলৈকে হস্পিটাল যাম তেনেকুৱা ত' কালিলৈকে হস্পিটাল গ'লে মোৰ আকৌ ডাক্টৰে কি বা খবৰ কেনেকুৱা দিয়ে সেই ৰিপৰ্টবিলাক পোৱাৰ পিছত আকৌ মই আপোনাৰ অহা মাহৰ দহ তাৰিখেহে কৰিব পাৰিম আচ্ছা ঠিক আছে ঠিক আছে তেনে অঁ অঁ অঁ অঁ অঁ ঠিকে আছে বাৰু তেনেকুৱা তেতিয়াহ'লে মই হস্পিটালৰ পৰা অহাৰ পিছত আপোনাক একবাৰ ফোন কৰিম মানে কথাটো অঁ অঁ হয় হয় হয়

হয় হয় নাই নাই নাই নকৰোঁ নকৰোঁ এতিয়া মই কালি অহাকালিলৈকে মই ইহত যাব লাগিব গুৱাহাটী যাব লাগে মানে দেখাবলৈ হস্পিটালতে যাম বাৰু কিন্তু গাড়ী চাড়ী ভাড়া কৰিছোঁ আৰু এতিয়া এনেকে যাব লাগিব নহ'লে ট্ৰেইনতে যাব নোৱাৰোঁ তেনেকে মোৰ নামটো পূৰ্ণিমা অঁ অঁ আপুনি তাতে চালে পাবই কম্পিউটাৰত মাৰিলে পাবই মোৰ নামটো মোৰ বুক কৰা আছিলে তেনেকুৱা আপুনি কথাখিনি কৰিব আৰু অকমান মোক সহায় কৰি দিব আৰু সেইটো

আপোনাৰ পৰা সেইখিনি সহায় পাম বুলি ভাবিছোঁ ভাবি পেলাই বহুত বহুত ধন্যবাদ দিছো আপোনাক অঁ দিয়া হ'ব বাৰু ৰাখিছোঁ